আপুনি আপোনাৰ জন্মস্থানটোৰ বিষয়ে বা আপোনাৰ গাঁওখনৰ বিষয়ে কিবা অলপ কওকচোন মোৰ জন্মস্থান হৈছে ঠাকুৰকুছি ঠাকুৰকুছিত মোৰ বাসগৃহ মই ঠাকুৰকুছিত বাস কৰোঁ মোৰ মোৰ স্কুল লাইফ আৰম্ভ হৈছিল ঠাকুৰকুছি এল পি স্কুলৰ পৰা ঠাকুৰকুছি গাঁৱত এখন বিল আছে বিলখনৰ নাম হৈছে খাম্বৰেঙা বিল ঠাকুৰকুছি গাঁৱত বহুত বহুতো ৰেষ্টুৰেন্ট পোৱা যায় ৰেষ্টুৰেন্ট পোৱা যায় ইয়াত ফৰেষ্ট এৰিয়া আছে ফৰেষ্ট এৰিয়াত হাতী বান্দৰ বাঘ ভালুক ইত্য়াদি জন্তু দেখা পোৱা যায় ঠাকুৰকুছি গাঁৱত সকলো জনগোষ্ঠীৰে লোক বসবাস কৰি আছে যেনে বড়ো কাৰ্বি অসমীয়া ৰাভা ইত্য়াদি আদি মানুহবোৰ একেলগে মিলা প্ৰীতিৰে থাকে ঠাকুৰকুছি গাৱঁত দুখন নিৰ্দিষ্ট থান আছে এখন কাৰ্বি সমাজৰ দেহাল থান আনখন হৈছে বড়ো সমাজৰ বাথৌ থান কাৰ্বি ৰাইজে কাৰ্বি দেহাল থানত কাৰ্বি দেহাল থানত ফাগুন মাহত এটা কাৰ্বি পূজা পালন কৰে কাৰ্বি পূজাত তাতে সকলো ট্ৰেডিশ্য়নেল খাদ্য় পোৱা যায় ট্ৰেডিশ্য়নেল পূজা পাতল কৰা হয় তাত ট্ৰেডিশ্য়নেল ডাঞ্চ কৰা হয় বহুতো ঠাইৰ পৰা ট্ৰেডিশ্য়নেল ডাঞ্চ খাদ্য় উপভোগ কৰিবলৈ মানুহ আহে বাথৌ পূজাতো সেই তেনেদৰে বড়োসকলে বাথৌ পূজা পালন কৰে তাতো বড়োসকলৰ বিভিন্ন নাচ গানা হয় পূজা হয় নীতি নিয়ম হয় বড়ো আৰু কাৰ্বি সমাজৰ নীতি নিয়ম অলপ বেলেগ বেলেগ ধৰণৰ হয় ঠাকুৰকুছি গাঁৱৰ খাম্বৰেঙা বিলত ফুৰিবলৈ বহুতো ঠাইৰ পৰা বিভিন্ন মানুহ আহে গাঁৱত তেনেকুৱা পানীৰ সুবিধা আছে ৰাস্তা ৰাস্তা ঘাটৰ সুবিধা আছে দোকানৰ সুবিধা আছে চিকিৎসাৰ সুবিধা আছে গাঁওখনত থাকি খুবেই ভাল লাগে গাঁওখনত সকলোৱে আহি খুবেই ভাল পায় ঠাকুৰকুছি গাঁৱত বহুতো ভিডিঅ' ভিডিঅ' ফটোশ্বুট শ্বুটিং আদি বহুতো কৰা হয় ঠাকুৰকুছি গাঁৱৰ ছিনাৰিটো সকলোৱে ভাল পায় সকলোৱে মনোৰঞ্জন লাভ কৰে গাঁৱৰ মানুহবোৰ সকলো মিলা প্ৰীতিৰে থাকে সমাজ এখনত নীতি নিয়ম পূজা পাতল বিয়া বিবাহ আদ্য়শ্ৰাদ্ধ ঁআদি হলে সকলো একগোট হয় একেলগে কামবোৰ কৰে গাঁৱৰ সকলো মানুহ মিলা প্ৰীতিৰে থাকে সকলোৰে নিজৰ নিজৰ কিছুমান কাম আছে গাৱঁৰ ৰেষ্টুৰেন্টবোৰতো বহুতো বহুতো ঠাইৰ পৰা বহুত মানুহ আহে মানুহ আহি থাকি খাই যায় গাৱঁৰ ৰেষ্টুৰেন্টবোৰত ট্ৰেডিশ্য়নেল খাদ্য় পোৱা যায় সেইবোৰ ট্ৰেডিশ্য়নেল খাদ্য় বাহিৰৰ মানুহে খাই খুবেই ভাল পায় গাঁৱত খুব বেছি মঠ মন্দিৰ নাই গাঁৱৰ মানুহবোৰৰ মন বহুত সহজ সৰল সহজ সৰল গাঁৱখনত বহুতো ঠাইৰ পৰা বহুত মানুহ আহি মনোৰঞ্জন লাভ কৰে গাঁৱৰ সকলো মানুহে সকলোৰ প্ৰতি মৰম দয়া শ্ৰদ্ধা আদি জগাই ৰাখে

গাঁৱৰ সকলো ল'ৰা ছোৱালী দাদা বাইদেউ ভন্টি ভাইটীসকলে ফিল্ডত গৈ সন্ধিয়া সময়ত খেল ধেমালি খেল ধেমালি কৰি ভাল পায় খেল ধেমালি কৰে খেল ধেমালি কৰি কৰি হোৱাৰ পাছত বিভিন্ন কথা বতৰা আলোচনা কৰে আলোচনা কৰি নিজৰ নিজৰ নিজৰ মনৰ কথাবোৰ চ সকলোৰে লগত শ্বেয়াৰ কৰে লগত